অঁ স্কুলত পেইণ্টিঙততো বিভিন্ন ধৰণৰ শিকাইছিল প্ৰথম আমটোৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক দৃশ্যৰ পৰা বিভিন্ন ধৰণৰ আমাক পেইণ্টিং মানে শিকাইছিল তাৰোপৰি অভিজ্ঞতা হ'ল স্কুলত এবাৰ এটা কাৱৈ মাছ আঁকিব দিছিল কিন্তু মোৰ কাৱৈ মাছটো একেবাৰে গোল সেইটো এটা মাছৰ ভিতৰতেই নপৰিলে ৰৌ মাছো নহ'ল কাৱৈ মাছো নহ'ল কিন্তু কিবা এটা মাছৰ দৰে আকৃতি আঁকি থৈ এনেকৈ গুছি আহিলোঁ এইটোৱেই আৰু